ভণ্টি অ বিয়া পালেহি নহয় কি ল'ম বুলি ভাবিছ অহাকালিলৈ ওলাও নেকি

ক'লৈ যাবি মোৰ দোকানখনৰ নাম কোনখন দোকানত যাবি তেজপুৰৰ ও ও আৰু এই মাহঁতৰ কাৰণেও দেউতাহঁতৰ কাৰণেও বিয়াতো পালেহিয়ে আৰু ওম তাকেহে আকৌ খুৰা খুৰীহঁতৰ কাৰণেও ল'ব লাগিব ওম ওম সময় পাতি মিলাই কালি আমি যাম ন' সকলোৱে মিলি পিছে কি ল'ম বুলি ভাবিছ' পাটৰ বা

ও মইতো নীলাই ল'ম চাগৈ মানে গুণা চুনা থকা আৰু অকণমান উজ্জল তই কিয় পচন্দ কৰ' ওম মাহঁতো কালি যাব পাৰিব নহয় ওম নহয় নহয় আকৌ এই খুৰাহঁতৰ ভণ্টিকেইজনীকো লৈ যাব লাগিব নহয় বিয়ালৈ আৰুতো বেছিদিন নায়েই আৰু অ সেইটো হয় বাৰু আৰু মাৰ কাৰণে ব বগা পাটৰ কাপোৰেই ল'ম বগা টাইপৰ অলপ

তেনেকুৱাই আৰু চিলোৱা মিলোৱা তাতে হ'ব একেবাৰে জোখ চোখ দি পেলাই আৰু তেন্তে কালিলৈ মানে অকণমান ৰাতিপুৱা সময়তে যাম আৰু অলপ আগবেলাতে ঠিক আছে